হেল্ল' মই ঘৰতে আছোঁ নামঘৰলে ৰাতিপুৱাই যাব লাগিব নামঘৰ চামঘৰ মুচি মাহ প্ৰসাদ ধুবগে লাগিব তাৰপিছত আকৌ ধূপ চূপ জ্বলাবলে যাম চাকি তাকি অঁ কেইটামান বজাত যাব অঁ ময়ো সেই ঘৰ কাম চাম কৰি মেলিয়েই যাম আৰু ভাত খালো আপুনি কি পিন্ধি যাব মুগা মেখেলা এখন তাৰপিছত বগা চাদৰ এখন আকৌ ৰিহাও ল'ব লাগিব নহয় চাগে অঁ অঁ ভাওনা চাবলে কোনোবা মাতিছে নেকি আপোনালোকৰ ঘৰত আলহী চালহী অঁ অঁ আমাৰো আহিব বাৰু মা আহিব ভন্টী আহিব ভাওনা পাৰ্ট লৈছে নি আপোনালোকৰ অঁ লৈছে তেখেতে কৃষ্ণ পাৰ্টটো লৈছে জানোঁ

আৰু কোনে কোনে লৈছে ইমান এটা নাজানো বাৰু অঁ জানো যাব চাগে আঠটা নটামান বজাত খবৰ মানে তেনেকে খবৰ কৰা নাই ফোন কৰিম বুলি ভাবিছোঁহে

অঁ সেই নিকুহঁতৰ মাও ওলাই আছেোঁ যাবলে সেই লগতে যাব চাগে

অঁ অঁ কালি নামঘৰত পিঠা বনাবলে গৈছিলে নে কিয় নগ'ল বা

মই গৈছিলোঁ বাৰু অলপ টাইম থাকি গুচি আহিলোঁ ভাওনাখনৰ নাম কি জানে নি অঁ হয় বাৰু আপুনি কেলে নাহিলে অঁ ও ৰাতিলে ভাত চাত নবনাও নামঘৰতে খামগে ভাত পানী খালে নাই এতিয়া অঁ নামঘৰত কি খোৱাব গম পাইনি জলপানহে খুৱাব চাগে মই আকৌ শুনিছিলোঁ ভাত দিব বুলি ভাওনা শেষ হোৱাৰ পিছত অঁ তাত কিবাকিবি কৰিবলে মাতিছিলে নি আপোনাক যাবনে নেযায় অঁ অঁ কেইটামান বজাত যাব এনেই খবৰটো কৰিবছোন মোলে ফোন এটা কৰিব ৰিহাখন পিন্ধিবই লাগিব ন

বুঢ়া বুঢ়ী মানুহবোৰ বাৰু এনেও বেছিকে কথা কয়ে অলপ

আপোনাৰ তেখেতে কি ভাওনা পাৰ্ট এটা নল'লে নি

মোৰ লাজেই